অ' মই সুবাসনা কৈছোঁ হেল্ল' মই সুবাসনাই কৈ আছোঁ অ' মই মানে আপোনাৰ অসমত যিখিনি আপোনালোকৰ ওচৰত মানে চাহ বাগিচা আছে তাৰ ওপৰত মানে আপোনাৰ এটা তথ্য আহৰণৰ কাৰণে আহিছোঁ মানে অ' মোক আপোনাৰ অকণমান সময়ৰ প্ৰয়োজন হৈছিল গতিকে মানে চাহ বাগিচাখিনিৰ ওপৰত আপুনি অকণমান তথ্য দিব লাগিছিল আৰু মোৰ লগত মোৰ এজন এছিছটেণ্ট যাব মই মই অসমৰ স্থানীয় বাসিন্দা হয় কিন্তু মই চাকৰি সূত্ৰে কলকাতাত থাকোঁ আপুনি আপোনাৰ ওচৰ চুবুৰীয়া যিখিনি বাগিচা আছে চাহৰ বাগান তেওঁ তেওঁলোকৰ সেই বিষয়ে অকণমান জনাব নেকি মোক হয়

হয় হয় হয় হয় হয় হয় মোৰ তাত আৰু এটা কথা সহায় লাগিছিল মানে আপোনাৰ চাওক এতিয়া মোৰ থকা মেলা ব্যৱস্থা এটা কিবা এটা সহায় কৰি দিব পাৰিব নেকি যাতে বাগানৰ পৰিৱেশত মই থাকি বাগানৰ সৌন্দৰ্য উপভোগ কৰিব পৰাকৈ হয় ঠিক আছে দাদা আৰু মই আপোনাক লগ পাম দিয়ক

হয় হয় ধন্যবাদ দাদা আপোনাৰ সহায়ৰ মোক যথেষ্ট প্ৰয়োজন হ'ব আপুনি সহায় কৰিব বুলি মই আশা ৰাখিলোঁ ধন্যবাদ